শৈশৱৰ মোৰ আটাইতকৈ ভাল লগা স্মৃতি বুলিব লাগিলে মোৰ এটা কথা মনলৈ আহে যে যেতিয়া মই সৰু আছিলোঁ তেতিয়া মই মোৰ মাৰ লগত একেলগে শোৱাৰ অভ্যাস এটা আছিলে আৰু যেতিয়া শুইছিলোঁ তেতিয়া মই বহুত সৰু যেতিয়া মই একেলগে শুইছিলোঁ তেতিয়া মাক মই আব্দাৰ ধৰিছিলোঁ মাক মই আব্দাৰ ধৰিছিলোঁ এইদৰে যে মা মোক এটা সাধু শুনা তই তাতে সেই সাধুটোত এটা ৰজা থকিব লাগিব এটা কাউৰী থাকিব লাগিব এটা মেকুৰী থাকিব লাগিব এনেকৈ মই আব্দাৰ ধৰিছিলোঁ আৰু মানে ধৰি দিছিলোঁ অমুক অমুক চৰিত্ৰ থাকিব লাগিব তাৰপিছত মায়েও মোক কোনো আমনি আমনি নোপোৱাকৈ সুন্দৰকৈ মোৰ কাষত শুৱাই মোৰ মূৰত হাত বোলাই বোলাই সাধুটো শুনাইছিল গতিকে এই বস্তুটো ভাবিলে মোৰ বহুত ভাল লাগে এতিয়াও ভাল লাগে তাৰোপৰি যেতিয়া সৰু আছিলোঁ মই গুৱাহাটী চহৰত গুচি গ'লোঁ মই মেট্ৰিক পৰীক্ষা দি উঠি গুৱাহাটী চহৰ গুচি গ'লোঁ গুৱাহাটী চহৰ যোৱাৰ আগতে আমাৰ কাষেৰে আমাৰ ঘৰৰ কাষেৰে বৈ গৈছে পাগলাদিয়া নৈখন সেই পাগলাদিয়া নৈখনত আৰু তাৰ লগতে ওচৰ পুজ পাঁজৰৰ যিখিনি পুখুৰী আছে বিল চিল আছে সেই বিলবিলাকত আমাৰ ল মোৰ লগৰ সমনীয়া ল'ৰাৰ ছোৱা ছোৱালী যোৱা নাছিলে ল'ৰাই গৈছিলে লগৰ সমনীয়াৰ লগত গা ধুব গৈছিলোঁ সেইটো এটা ফুৰ্তি আছিলে আমাৰ কাৰণে আৰু সেই গা ধুব যাওঁতে আমি কেতিয়াবা প পিছলি পৰিছিলোঁ মই এবাৰ সেই পিছলি পৰোঁতে মানে লগৰ ল'ৰা ছোৱালিখিনিয়ে কিমান মানে কিমান মোক বচাইছিলে সেই ব সেই বচোৱাৰ ভাবি মানে সেই তেওঁলোকে যিটো আগ্ৰহ দেখুৱাইছিলে মোক বচাবৰ কাৰণে সেই বস্তুটো ভাবিলে ভাল লাগে আৰু সৰুতে মই যেতিয়া পূজা চাব গৈছিলোঁ মোৰ জন্মদিনত পূজা পৰিছিলে সৰুতে সেই পূজা চাব গৈ মোৰ বহুত ভাল লাগিছিলে কাৰণ পূজাত মোৰ কাপোৰ কানি পাইছিলোঁ নতুন কাপোৰ পাইছিলোঁ নতুন জোতা পাইছিলোঁ এই বস্তুবিলাক মোৰ ভাবি ভাবি এতিয়া ভাল লাগে আৰু মোক সৰুতে দেউতাই খুব মাৰিছিল যদিও মই পুতেকক বা ছোৱালীক মাক দেউতাকে মাৰাটো পচন্দ নকৰোঁ এতিয়া পচন্দ নকৰোঁ কিন্তু এইটো কথা ভাবি মোৰ খুব ভাল লাগে মানে যে দেউতাই মোক মাৰিছিল আৰু এ এতিয়া মাৰিবলগীয়া হোৱা ছ' মই ডাঙৰ এতিয়া হৈছোঁ মানে এতিয়া মাৰিবলগা হোৱা নাই এই এই বস্তুটো উপলব্ধি কৰি মোৰ বহুত ভাল লাগে